প্ৰথম কথা চাবলৈ গ'লে মানুহ সামাজিক প্ৰাণী যিদৰে মানে এখন সমাজ পঢ়িবলৈ মানুহৰ প্ৰয়োজন হয় ঠিক সেইদৰে বৰ্তমান সময়ত বৰ্তমান যুগটোত মানুহক সমাজৰ প্ৰয়োজন হৈছে আৰু একোখন সমাজত ৰাজনীতি সমাজ নীতি সংস্কৃতি আৰু বহু আনুসংগিক দিশ থাকে আৰু এই দিশবিলাক আমি কেতিয়াও আওকাণ কৰিব নোৱাৰোঁ এতিয়া চাবলৈ গ'লে সমাজ এখনত সকলো মানুহৰে ৰাজনৈতিক মতাদৰ্শ থাকিব লাগে বুলি মই ভাবোঁ ৰাজনীতিৰ লগত জড়িত ব্যক্তি হওক শিল্পী হওক সাহিত্যিক হওক এই লোকসকলে সমাজত যদি অশালীন আচৰণ কৰে তেতিয়া সমাজখনৰ ভেঁটিটো টনকিয়াল হৈ নাথাকে কেলৈ নাথাকে এই ব্যক্তিসকলক সমাজৰ প্ৰায় সংখ্যক প্ৰায় বহু সংখ্যক লোকেই অনুসৰণ কৰে আৰু তেওঁলোকৰ কথা বাৰ্তা তেওঁলোকৰ যিবিলাক মানে তেওঁলোকৰ আনুসংগিক দিশ এই দিশসমূহ তেওঁলোকে অনুসৰণ কৰে আৰু তেওঁলোকৰ কাম কাজবিলাক অনুসৰণ কৰে কাৰণ তেওঁলোকে ভাবে সেই ব্যক্ সেই ৰাজনীতিৰ লগত জড়িত মানে ব্যক্তিসকলে সমাজৰ সদায় ভালৰ হকেই চিন্তা কৰি আহিছে আৰু তেওঁলোকৰ কাম কাজবিলাককো সমাজৰ ব্যক্তিসকলে ভাল বুলিয়েই ভাবি আহে ভাল বুলি ভাবি অহাৰ কাৰণেই তেওঁলোকেও সমাজৰ প্ৰতিটো কাম কাম কাজত ধুনীয়াকৈ ভূমিকা গ্ৰহণ কৰে যদি তেওঁলোকে এখন সমাজক অশালীন আচৰণ কৰি দেখুৱায় তেতিয়া সমাজৰ বহুসংখ্যক লোক বিপথে গৈ অসৎ কামত লিপ্ত হোৱাও দেখিবলৈ পোৱা যায় তেতিয়া সমাজখনৰ ভেঁটিটো টনকিয়াল হৈ নাথাকে আৰু সমাজখন লাহে লাহে ধ্ৱংসৰ পথলৈ আহি থাকে সেয়েহে ৰাজনীতিৰ লগত জড়িত ব্যক্তিসকলে বা শিল্পীসকলে এনেকুৱা কাম কৰিব লাগে যাতে সেই সমাজখনলৈ সেই সমাজখনৰ মানুহলৈ ভাল দিশ ভাল বাৰ্তা আহে এনেকুৱা কাম কৰিব নালাগে যাতে সমাজখন ধ্ৱংসৰ ফালে ঢাল খায় কাৰণ এই ব্যক্তিসকলে এখন সমাজক প্ৰতিনিধিত্ব কৰি আহিছে